অঁ হয় কওকচোন অঁ গাখীৰ পাব এ এৱা লাগেনে দৈ লাগে অঁ দৈ আপোনাক কিমানমান লাগিব এই ম'হৰ গাখীৰ লাগেনে গৰু গাখীৰ লাগে আপোনাক অঁ সেয়া পাই যাব একেদিনাই হেৰি কেতিয়ালৈ লাগিব আপোনাক ঠিক আছে আপোনালোকপৰা নিবলৈ আহিবনে ঠিক আছে তেতিয়াহ'লে চাৰি পাঁচ তাৰিখলৈ পাই যাব গাখীৰ হ'ব হ'ব